এইখিনি হৈ গ'ল প্ৰথম মই ইনকাম চাৰ্টিফিটটোৰ কথা কৈছোঁ ইনকাম চাৰ্টিফিকেটটোৰ কাৰণে ডকুমেণ্টছ লাগিব খাজানা ৰচিদ বাৰ্থ চাৰ্টিফিকেট চৰী খাজানা ৰচিদ গাঁও বুঢ়াৰ প্ৰমাণ পত্ৰ আৰু ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড যিকোনো কিবা এটা হ'লেই হ'ল আৰু খাজানা ৰচিদটো আৰু গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰখনত গাওঁবুঢ়াই এটা কথা লিখি দিব লাগিব যে ব্যক্তিজনে কি কৰে ধৰক তেওঁ চাকৰি যদি কৰে তেতিয়া চাকৰিয়াল বুলি লিখিব লাগিব আৰু যদি তেওঁ খেতিয়ক হয় খেতিয়ক বুলি লিখিব লাগিব যদি পেঞ্চনাৰ হয় পেঞ্চন বুলি লিখিব লাগিব আৰু প্ৰচেছটো হ'ল প্ৰথম আমি অনলাইন কৰাৰ পিছত সেইখন চাৰ্কল অফিচৰ চি অ'ৰ ওচৰলৈ যায় আৰু চাৰ্কল অফিচাৰে যেতিয়া পাছ কৰিব তাৰপিছত এছ কেৰ ওচৰত যাব আৰু এছ কে যেতিয়া পাছ কৰিব নাট মণ্ডলৰ ওচৰত যাব নাট মণ্ডলে তেওঁ চাব যে ব্যক্তিজন প্ৰকৃততে হয়নে নহয় আৰু তেওঁৰ কিমানটো ইনকাম উপাৰ্জন কৰিব পাৰে সেইটোৰ এগেইনষ্টতে তেওঁক ইনকমটো তেওঁলোকে চাই চিতি দিব আৰু তেওঁলোকে পাছ কৰাৰ পিছত আকৌ চাৰ্কল অফিচাৰৰ ওচৰলৈ যায় আৰু চাৰ্কল অফিচাৰে পাছ কৰাৰ পিছত আমি সেই চাৰ্টিফিকেটখন কাষ্টমাৰক ওলিয়াই দিব পাৰোঁ তাৰপিছত তেনেকে পি আৰ চিও পি আৰ চিৰ কাৰণে কেইবাটাও ডকুমেণ্ট দৰকাৰ হয় প্ৰথম লাগিব ফটো মেট্ৰিকৰ এডমিট ভোটাৰ লিষ্ট ভোটাৰ কাৰ্ড এন আৰ চি কপি খাজানা ৰচিদ গাঁও বুঢ়াৰ প্ৰমাণ পত্ৰ আৰু গাঁওবুঢ়াই তাত লিখি দিব লাগিব যে তেওঁ স্থানীয় বাসিন্দা হয় নে নহয় সেইটোৰো একে প্ৰচেছৰ নিচিনাই হয় প্ৰথম আমি অনলাইন কৰি দিয়াৰ পিছত ডি চি অফিচলৈ যায় ডি চি অফিচৰ পৰা চাৰ্কল অফিচলৈ পঠিয়াই তাৰপিছত থানালৈ যায় থানাত যোন এপ্লিকেণ্ট হ'ব তেওঁ নিজে গৈ ডকুমেণ্টখিনিৰে সৈতে চেলফ এটাষ্ট কৰি তেওঁ ভেৰিফাই কৰিব লাগিব আৰু ভেৰিফাই তাত কৰা কৰি আনি এছ পি অফিছত জমা দিব লাগিব আৰু এচ পি অফিছৰ পৰা পাছ কৰাৰ পিছত ডি চি অফিচলে যাব আৰু ডি চি অফিচৰ পৰা যেতিয়া পাছ হ'ব তেতিয়া আমাৰ ওচৰলে গুচি আহে আমি কাষ্টমাৰক ওলিয়াই দিব পাৰোঁ এন চি এলো প্ৰায়খিনি আমি ওলিয়াই থাকোঁ কাৰণ উচ্চ শিক্ষাৰ কাৰণে যোনখিনি ষ্টুডেণ্ট পঢ়িবলৈ যায় তেওঁলোকক এন চি এলটো আৰু পি আৰ চিখন প্ৰায়েই দৰকাৰ হয় আৰু ইনকাম চাৰ্টিফিকেটটো এন চি এলখনৰ কাৰণে লাগে কাষ্টৰ হয় কাষ্ট চাৰ্টিফিকেটখন লাগিব গাওঁবুঢ়া প্ৰমাণপত্ৰ কোন জাতিৰ হয় গাওঁ বুঢ়াই সেইটো লিখি দিব লাগিব তাৰপিছত ইনকাম চাৰ্টিফিকেটখন লাগিব আৰু যিকোনো আই ডি প্ৰুফ কিবা এটা দিব লাগিব লগত ঠিক তেনেকে আৰু বাৰ্থ চাৰ্টিফিকেটটো কাৰণে প্ৰচেছ একেই ডি চি অফিচলৈ যায় চাৰ্কল অফিচলৈ যায় আমি অনলাইন কৰাৰ পিছত তাৰপিছত জইণ্ট ডাইৰেক্টৰৰ অফিচলৈ যায় জইণ্ট ডাইৰেক্টৰৰ অফিচৰৰ পৰা ফৰ্ৱাৰ্ডিং কৰি আকৌ তেওঁলোকৰ নিজৰ যোন এলেকাৰ যোনখন হস্পিতাল হয় সেই হস্পিতালৰ ফৰ্ৱাৰ্ডিং কৰি দিব তাত গৈ দিয়াৰ পিছত তেওঁলোকে অৰিজিনেল চাৰ্টিফিটটো তাৰপৰা ইশ্ব্যু কৰি দিয়ে হস্পিতালৰ পৰা আৰু তাৰ কাৰণে এখন এফিডেফিড এখন লাগিব উকিল এজনৰ হতুৱাই কৰাই আনিব লাগিব তাৰপিছত গাঁওবুঢ়াৰ এটা ৰিপ'ৰ্ট থাকে বাৰ্থ চাৰ্টিফিকেট হ'লে বাৰ্থৰ ৰিপ'ৰ্ট ডেথ চাৰ্টিফিকেট হ'লে ডেথ ৰিপ'ৰ্ট তেনেকে বাৰ্থ ৰিপ'ৰ্ট ডেথ ৰিপ'ৰ্ট যোনটো থাকিব তাত গাঁওবুঢ়াই ভেৰিফাই কৰি দিব লাগিব যে হয় ব্যক্তিজন আমাৰ ইয়াৰ আছিলে আৰু ইমান তাৰিখে তেওঁৰ মৃত্যু হোৱাটো সত্য তেনেকে গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ এখনো লগত আনিব লাগিব আৰু এপ্লাই যোনে কৰিব এপ্লিকেণ্টৰ যিকোনো এটা আই ডি প্ৰুফ দিব লাগিব ভোটাৰ কাৰ্ডেই হওঁক বা আধাৰ কাৰ্ডেই হওঁক যিকোনো কিবা এটা ডেথ চাৰ্টিফিকেটৰো একেই বাৰ্থ চাৰ্টিফিকেটৰ নিচিনা চেম প্ৰছেচ অকল নামটোহে বেলেগ হয় সেইখিনিয়ে আৰু আমাৰ কেন্দ্ৰটো গাঁৱৰ ভিতৰত এটা কাৰণেই দিয়া হৈছে গাঁও এলেকাৰ যোনখিনি মানুহ হয় তেওঁলোকে অফিছে অফিছে গৈ দৌৰি ফুৰিব নালাগে টাউনত গৈ লাইন পাতি থাকিব নালাগে আৰু অহা যোৱাৰো সুবিধা হয় তেওঁলোকে তাৰকাৰণে আমাক ইয়াত দিছে কম খৰছতে সকলোখিনি তেওঁলোকক যিমানটো পাৰোঁ কম খৰছৰ কৰি দিবলৈ চেষ্টা কৰোঁ